অঁ মাছটো লাগিছিলে বাৰু হেৰি আচ্ছা আচ্ছা আচ্ছা এই কি কি আছে এনেই তোমাৰ তাত বৰ্তমান

অঁ মোক একচুৱেলী ডাঙৰ মাছ লাগিছিলে মানে অকণমান মানে পিচটো ডাঙৰকে হোৱা বাহু আছে ন এনেই বাহু মানে কিমান মানকৈ পৰিব দামটো হাঁ হাঁ আচ্ছা আচ্ছা আচ্ছা মানে মোৰ মোৰ একচুৱেলী আচ্ছা আচ্ছা মোক সেই ডাঙৰটো লাগিব বাৰু হাঁ মোৰ একচুৱেলী মানে অকণ বেছিকে লাগিব আপোনাৰ পৰিমানটো মানে এক এক কুইন্টেল মান ধৰক মানে এই ঘৰত মানে এই অনুষ্ঠান এটা আছে বিয়া চো সেই সেইটো কাৰণে মানে বিচাৰিছিলোঁ মই আপুনি যদি আপুনি হয় আপুনি মোক জনাবচোন কিমান মান হ'ব বা কিবা আপুনি পইচাটো যদি অকণ মান কিবা তেনেকৈ মানে কম বেছি কৰিব পাৰে

মোক এতিয়া আপুনি দুই তাৰিখ মানে ধৰক দুই আগষ্ট মানত আপোনাৰ লাগিব হয় আপুনি আপুনি মোক মানে আপুনি মোক মানে কি কাটি কেনে মানে গোটেইখিনি কাটি মেলি একদম মানে পিচ কৰি কেনে মানে হেৰি হেৰি কৰি কৰি দিব লাগিব

কেজিকে মানে পাৰ কেজি এক কেজি আপোনাৰ কিমান মানকৈ ডাঙৰটোৱে আপুনি আও সঠিককৈ মানে কৈ দিয়ক আৰু আচ্ছা আচ্ছা ঠিক আছে বাৰু হ'ব তেতিয়াহ'লে মই আপোনাক জনাম